অঁ হেল্ল' কোনে কৰিছে বাৰু হয় হয় হয় হয় হয়

হয় হয় হয় অঁ একেবাৰে আপোনাৰ মেইন ছেট একেবাৰে হাই হাই কুৱালিটি সেইযোৰ আপোনাৰ আঠাইছ হেজাৰ টকা পাটৰ হয় আঠইছ হাজাৰ আছে মূগাৰ তেনেকৈ মূগাৰ তেনেকৈ আঠত্ৰিছ চল্লিছ এনেকুৱা খাতিযোৰ ধেমাজিযোৰ হয় হয় অঁ শুৱালকুছিৰ আছে শুৱালকুছিৰটোও তেনেকৈ অকণমান কমিব আৰু কিন্তু ধেমাজিযোৰ বেছি ভাল যেনিবা

হয় হয় হয় ৰেইঞ্জবোৰ কমিব মানে আপোনাক কমেই কৈছোঁ সেইযোৰ তাত

হয় হয় হয় হয় সেই দুশ টকা এটা দিব কমাব অঁ আমালৈ একো নেথা অঁ আমালৈ একোৱে নেথাকিব নহ'লে

এজেগাৰ টকাত নাই নাই পাঁচশ টকা এটা কমাব পাৰোঁ আৰু তাত থাকি আৰু নক'ব আৰু দেই মূগাযোৰো তেনেকৈ আপোনাৰ পাঁচশমান কমাব পাৰোঁ নহয় আমালৈ একো নেথাকে নহয় আমাৰ ইমান কেৰিং চাৰ্জ কিবা কিবি সেইবোৰ সেইবোৰতো ধৰাই নাইকিয়া হ'লেও মানে কিবা অকণ লাভ হ'লে ভাল আৰু আমিওতো কিবা পাবৰ কাৰণেইতো দোকানখন দিওঁ ন হয় হয় হ'ব আপুনি অঁ আহিব আপুনি চাই ল'ব নিজে অঁ হয় হয় অঁ নিজে চাই মেলি আপুনি যিযোৰ পচন্দ হয় সেইযোৰ ল'ব আৰু অঁ হ'ব